মোৰ প্ৰিয় ঋতু শৰত বেছি গৰমো নহয় বেছি ঠাণ্ডাৰ বতৰো নহয় এক মধ্যমীয়া জলবায়ু পৰিবেশ আৰু এই শৰততে শেৱালি ফুলে শেৱালি ফুলৰ সুগন্ধই আমাক মনত পেলাই দিয়ে যে পূজা আহি আছে পূজাৰ বতৰ আৰু শেৱালি ফুলৰ সুগন্ধিয়ে আমাৰ শৈশৱৰ কিছুমান স্মৃতি ঘূৰাই দিয়ে এক নষ্টালজিয়া